পৰ্যটনৰপৰা প্ৰশাসন আৰু স্থানীয় লোকৰ লাভ হয় কেনেদৰে বুলি ক'লে উত্তৰটো এনেদৰেও দিব পাৰি যে যেতিয়া এডোখৰ ঠাইক পৰ্যটনস্থলী বুলি ঘোষণা কৰা হয় তেতিয়া তাত হাজাৰ সংখ্যক পৰ্যটকে ভিৰ কৰেহি জেগাডোখৰ চাবলৈ ঠাইখিনি এক্সপ্ল'ৰ কৰিবলৈ ওচৰ পাঁজৰ ঠাইসমূহো এক্সপ্ল'ৰ কৰিবলৈ আৰু প্ৰশাসনে এই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা লয় ঠাইডোখৰ সংৰক্ষণ কৰাত ঠাইডোখৰক আৰু ধুনীয়া কৰাত আকৰ্ষণীয় কৰি তোলাত প্ৰশাসনে ভূমিকা গ্ৰহণ কৰে আৰু যেতিয়া প্ৰশাসনে ঠাইডোখৰক আৰু ধুনীয়া কৰি তোলে তেতিয়া কি হয় আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে ধৰক যিসংখ্যক পৰ্যটক আহিছিল আৰু বেছি সংখ্যক পৰ্যটক আকৰ্ষিত হয় তেতিয়া আৰু পৰ্যটক আহে ঠাইখিনি এক্সপ্ল'ৰ কৰিবলৈ আৰু ঠাইখিনি এক্সপ্ল'ৰ কৰোঁতে ধৰক তেওঁলোকে তাৰ বিনিময়ত কিবা এটা দিবলগীয়া হয় আৰু ঠাইখিনিৰ চোৱা চিতাৰ দায়িত্ব ওচৰৰ স্থানীয় লোকসকলক দি দিয়া হয় তো স্থানীয় লোকসকলে চোৱা চিতা কৰি দুই পইচা কমায় আৰু প্ৰশাসনে সেই টুৰিষ্টসকলৰপৰা যি এটা পায় টেক্স এটা পায় বা তাৰ বিনিময়ত যদি যিটো পায় সেই তাৰদ্বাৰা চৰকাৰেও লাভান্বিত হৈ থাকে আৰু স্থানীয় লোকে সেই ঠাইডোখৰ চোৱা চিতা কৰি তাৰদ্বাৰা লাভাম্বিত হৈ থাকে এতিয়া আমি উদাহৰণস্বৰূপে আমি চৰাইদেউ মৈদামৰ কথা ক'ব পাৰোঁ চৰাইদেউ মৈদাম ৰিচেণ্টলি ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছে তো চৰাইদেউ সেই ঠাইডোখৰত বহু সংখ্যক নিৰক্ষৰ লোক থাকিব পাৰে এডোখৰ ঠাইত যেনেকৈ লিটেৰেট পাৰ্চন্স থাকে তাৰ পেৰেলেলকৈ ইলিটাৰেট পাৰ্চন্সো থাকে গতিকে লিটৰেটবিলাকেতো চাকৰি কৰি আগুৱাই যায় কিন্তু ইলিটৰেটবিলাকে কি কৰিব তেওঁলোকে চেল্ফ এমপ্লয় হ'ব লাগিব চেল্ফ এমপ্লয় কেনেকৈ হ'ব ধৰক কোনোবাই বিজনেছ কৰিলে কিন্তু যদি মৈদামৰ কথা ক'বলৈ যাওঁ ৱৰ্ল্ড হেৰিটেজ চাইট হয় প্ৰশাসনে তাত ব্যৱস্থা লৈছে ঠাইডোখৰ চাফা কৰিছে আকৰ্ষণীয় কৰি তুলিছে জাকত জিলিকা কৰি তুলিছে যাতে বহুসংখ্যক পৰ্যটক আকৰ্ষিত হয় এই ঠাইডোখৰ প্ৰতি ঠাইডোখৰ চাবলৈ আহি তো তেওঁলোকে পৰ্যটকবিলাক ধৰক আহিলে জেগাডোখৰ এক্সপ্ল'ৰ কৰিলে চালে প্ৰশাসনে তাৰপৰা লাভান্বিত হ'ল প্ৰশাসনে খৰচো কৰিছিল তেনেকৈ ঠাইডোখৰ আকৰ্ষণ কৰা তো প্ৰশাসনে লাহে ধিৰে সেইবিলাক পইচা ঘূৰাই পাই থাকিব কিন্তু সেই ঠাইডোখৰ প্ৰশাসনে সদায় আহি চোৱা চিতা কৰি থাকিব নোৱাৰে গতিকে যিবোৰ ধৰক স্থানীয় লোক আছে স্থানীয় লোকক কি কোৱা হয় চোৱা চিতাৰ দায়িত্ব দিয়া হয় চোৱা চিতাৰ দায়িত্বত যেতিয়া থাকিব তেওঁলোকেও তাৰপৰা কিবা এটা পাই থাকিব আৰু তেওঁলোকে যেতিয়া সেই ঠাইডোখৰ চোৱা চিতা কৰি দুই এপইচা পাই থাকিল তেওঁলোকো লাভাম্বিত হ'ল গতিকে এটা পৰ্যটন এই যিটো শব্দ হয় পৰ্যটন এই এনেদৰে মানে ধৰক আহিল পইচা পালে চৰকাৰ লাভান্বিত হ'ল স্থানীয় লোক লাভাম্বিত হ'ল এনেধৰণে মানে পৰ্যটনৰপৰা স্থানীয় লোকৰ লগতে প্ৰশাসনেও লাভাম্বিত হৈ থাকে